অঁ হেল্ল' অঁ হয় হয় হয় কোনে কৈছে বাৰু অঁ

অঁ অঁ অঁ অঁ আমাৰ আমাৰ এনেই বাম খেতি এতিয়া ধৰক হেৰি ঘৰতে কৰা এইবোৰ পানীলাও অঁ কি কোমোৰা আছে কোমোৰা ৰঙালাও আছে এতিয়া মানে বাৰিষা কালত আৰু খেতিবোৰ ভেন্দী আছে ভাতকেৰেলাও আছে কুন্দুলিও আছে এইকেইটাকে ঘৰৰ পৰা নিয়েহি বাৰু হেৰি কোনোবা দোকানী আহি

এই এনেই এটা দুটাকো নিলে মানে চল্লিছ টকামান চল্লিছ টকাকৈ লওঁ আমি এনেই পাইকাৰী ৰেটত আমাৰ ঘৰৰ পৰা উঠাই নিয়েহি যে আৰু তেনেকৈ তাৰমানে অলপ হেৰি হয় আৰু কমত দিওঁ অকণমান এতিয়া সেইদিনাখন নিলেহিয়ে এজনে হেৰি বাৰে শুকুৰবাৰে নিলেহি এতিয়া আকৌ মানে ছিঙিব পৰাকে বিছটামানহে আছে নেকি অঁ অঁ অঁ আহিব আহিবচোন বাৰু ভাতকেৰেলাতো দোকানত বজাৰবোৰত দেখোন এতিয়া আমাৰ শুকুৰবাৰে সেইদিনাখন আমাৰ এখেতে কৈছে আশী টকা কেজি আৰু এতিয়া আকৌ আমাৰ ঘৰত নিদিয়ে ষাঠি টকামানকৈ নিয়ে মানুহজনে তেনেকৈ ষাঠি টকা ষাঠি টকাকৈ দি আছোঁ বাৰু বৰ্তমান

কুন্দুলি অঁ কুন্দুলি আছে তাৰপৰা আকৌ জিকা আছে তিতা কেৰেলাও আছে বাৰু খালি বহুত বেছি নাই দেই তিতাকেৰেলা ছিঙিলে মানে প্ৰায় দুই এক কেজিমানহে ওলাব নেকি সেইদিনা শুকুৰবাৰে দিয়া হ'ল যে

অঁ অঁ অঁ আপোনাৰ কাহানিকৈ আহিব বাৰু খালি আগতীয়াকৈ জনাব আৰু দেই অঁ ঠিক আছে ঠিক আছে অঁ অঁ অঁ ঠিক আছে ঠিক আছে হ'ব এতিয়া ৰাখিছোঁ